লখিমপুৰ জিলাখনত স্বাস্থ্যসেৱা ব্যৱস্থা ক্ষেত্ৰত এতিয়া বহুতো উন্নত হৈছে আগতে যিহেতু চাবতি মেডিকেল আছিল তেতিয়া স্বাস্থ্যক্ষেত্ৰত ইমান উন্নত বা চিকিৎসা আমি দেখিবলৈ পোৱা নাছিলোঁ কিন্তু যেতিয়াৰ পৰা লখিমপুৰ মেডিকেল কলেজখন হ'ল তেতিয়াৰ পৰা স্বাস্থ্যক্ষেত্ৰত আমি বহুতো উন্নত দেখিবলৈ পোৱা গৈছোঁ ইয়াত আমাৰ ধৰক বহুতো দুখীয়া শ্ৰেণীৰ লোকে বিনামূলীয়াকৈ আয়ুস্মান হওঁক আয়ুস্মান কাৰ্ড হওঁক বি পি এল কাৰ্ড হওঁক তাৰ যোগেদি বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি তেওঁলোকে মানে ভাল পাবলৈ মানে ভাল হ'বলৈ মানে সক্ষম হৈছে আৰু তাৰ লগতে লখিমপুৰৰ বিভিন্ন স্থানত কেইবাখনো ব্যক্তিগত হস্পিতেল দেখিবলৈ পোৱা যায় আৰু প্ৰত্যেকৰে প্ৰত্য়েক বিভাগৰে আমাৰ ইয়াত দেখা পোৱা যায় নাৰ্ছিংহোম বিলাকত স্ত্ৰীৰোগ বা নেত্ৰালয় বিভিন্ন অংগ প্ৰতংগৰ চিকিৎসকসকল আছে আৰু তেওঁলোকৰ দ্বাৰা আমি চিকিৎসা কৰি আমি সুফল পাবলৈ সক্ষম হৈছোঁ আৰু এতিয়া ধৰক ডাঙৰ বেমাৰ হ'লে আমি বেলেগলৈ ওলাই নগৈ আমাৰ লক্ষীমপুৰতে তেনেকুৱা সুবিধা থকা বাবে আমি নিজৰ স্বাস্থ্য দেখুৱাই আমি ভাল ফল পাবলৈ আমি ইয়াত সক্ষম হৈছোঁ